মোৰ কিছুমান কঠিন ৰেচিপি যেনে শিকিব বিচাৰোঁ সেইটো এতিয়ালৈকে শিকিব পৰা নাই সেইটো হৈছে চাউমিন চাউমিনটো এতিয়া বনাবলে হ'লে মানে হ'লে মানে প্ৰথম কেন কিদৰে তাক বই মানে ক বয়ল কৰিব লাগে বা কোনটো টাইমত কিমান টাইমলেকে বয়ল কৰিব লাগে কৰি তাত আৰু কি কি মচলা বা কি কি জাতীয় সামগ্ৰী ব্যৱহাৰ কৰিব লাগে সেইটো বিষয়ে একেবাৰে মোৰ একেবাৰে মানে নজনা নাজানো ত' সেই চাউমিনটো শিকিব বিচাৰোঁ আৰু বিচাৰোঁ আৰু বিচাৰো ম'ম' ম'ম'টো মই নাজানো ম'ম'টো আমি চুচ যিটো চুপ সেই চুপটো চুপটো কিদৰে কিমানটো পৰিমাণে কিমান কি মচলা দিলে কিমানটো মচলা হেৰি দিলে সেই বস্তু মই জোখটো হয়টো মই এতিয়ালেকে শিকিব পৰা নাই আৰু চাউমিন ম'ম' এই দুটা বস্তু মোৰ লাইফত শিকিবলগীয়া আৰু আৰু আছে কিছুমান ৰেচিপি আছে আৰু আছে হয়তো মই এতিয়া ভাত বনাবলৈ হয়তো নাজানো ভাতটো আমি কিমানটো পৰিমাণৰ পানী দিলে হয়তো মোৰ ভাতটো মোৰ কাৰণে জোখৰ হ'ব বা কিমান টাইমত দিলে কোনটো টাইমত দিলে ফুলিব সেই বস্তুটো মই সম্পূৰ্ণ নাজানোঁ মেইনলি এতিয়া চা মেইনলি মই চাব গ'লে এতিয়া চাউমিনটো মই পূৰা শিকিব বিচাৰোঁ আৰু সেই ৰেচিপিটো মোৰ মোৰ যিটো যিখিনি সামগ্ৰী সেই ৰেচিপি বনাবলে সামগ্ৰী প্ৰয়োজন হয় সেই সামগ্ৰীবোৰ মই জোখটো নাজানো ত' হয় সেইটো কাৰণে মোক অলপ মানে অসুবিধা অসুবিধা হয়